দাদা আপুনি মাস্ক কিয় পিন্ধা নাই মাস্ক ক'ভিডৰ টাইমত ক'ভিডৰ সময়ত মাস্ক পিন্ধাটো অপৰিহাৰ্য বুলি চৰকাৰে কৈয়ে আছে আপুনি মাস্ক পিন্ধা নাই বেলেগৰ কথাটোতো ভাবিব লাগে অলপমান